ইতিহাসত সমাজকৰ্মীসকলৰ বিভিন্ন ধৰণৰ কিছুমান এনেকুৱা কৰ্ম আছে যি বছৰ বছৰ আৰু শতিকা জুৰি আমাৰ সমাজক অৰিহণা যোগায় আহিছে তাৰ ভিতৰত সতীদাহ প্ৰথা আৰু নাৰীৰ শিক্ষাৰ ক্ষেত্ৰত এজন ইতিহাসত সদায় চিৰনমস্য ব্যক্তি আছে যাৰ নাম হৈছে ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায় আছিল জাতি বৈষম্যতাৰ মাজৰো এজন মানে এজন এনেকুৱা এজন মানুহ যি জাতি বৈষম্যৰ ক্ষেত্ৰতো মাত দিছিল তেখেতে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাতা আছিল তেখেতে তেখেতৰ সময়ত বিভিন্ন ধৰণে সমাজ আৰু সতীদাহ প্ৰথাৰ দৰে এই কু প্ৰথা সমাজৰ পৰা আঁতৰাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নিজে উচ্চ বৰ্ণৰ লোক হৈও এই যে নিচ উচ্চ নিচ জাতিৰ মাজৰ যিখন দেৱাল আছে সেই দেৱালখনক ভাঙি দিয়াৰ তেখেতে তেখেতৰ আজীৱন এক চেষ্টা চলাইছিল ৰাজা ৰামমোহন ৰায়ৰ উপৰিও সাবিত্ৰীবাই ফুলে আছিল এগৰাকী এনেকুৱা মহিলা যিয়ে প্ৰথমবাৰ এখন মহিলাসকলৰ বাবে এখন স্কুল স্থাপন কৰিছিল কাৰণ সেই সময়ত ছোৱালী আৰু ল'ৰাক একেলগে এখন স্কুলত যাবলৈ দিয়া হোৱা নাছিল আচলতে ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত যি আগৰনুৱা পদক্ষেপ আছিল তেওঁ আছিল তাৰে এগৰাকী সমল বে সমল ব্যক্তি এগৰাকী মহিলা তাৰোপৰিও সময়ে সময়ে বিভিন্ন ধৰণৰ দাৰ্শনিক তাৰ পৰা দাৰ্শনিকৰ পৰা আৰম্ভ কৰি শিক্ষা বীদ সমাজকৰ্মীসকলে আমাক এই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ আহিছে এইখিনিতে উল্লেখযোগ্য মাদাৰ টেৰেছা ভাগিনী নিবেদিতা আদিৰ দৰে মহিলাসকলৰো শলাগ ল'বলগীয়া তাৰ ভিতৰত আপোনাৰ যদি আমি ভাৰতৰ বাহিৰলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাম বিভিন্ন ধৰণৰ মহিলা তাৰ ভিতৰত মেৰী কিউৰী যিগৰাকী এজনী বিজ্ঞানী আছিল যিয়ে বিভিন্ন ধৰণে পদক্ষেপ লৈছিল আনকি যদি আমি নাৰীবাদৰ কথালৈ আহোঁ মেৰী ৱৰ্ডছৱৰ্থ তাৰ পাছত জন ষ্টুৱাৰ্ড মিলাৰ আদিৰ দৰে ব্যক্তিসকলে নাৰীবাদৰ যি ধাৰা আছিল সেই ধাৰাৰ ভেটী নিৰ্মাণ কৰিছিল সেইয়া আজিও মানে লেখত ল'বলগীয়া এক পদক্ষেপ তেখেত অম্ৰীতা প্ৰীতমৰ দৰে মহিলাক শলাগ ল'বলগীয়া ধৰণৰ অসমতো বিভিন্ন ধৰণে এই নাৰী জাতিক আগুৱাই নিয়াৰ বাবে মামণি ৰয়সম গোস্বামী নলিনীবালা দেৱী আদি সাহিত্যিকসকলক হেৰি কৰিব পাৰি যি সময়ত আচলতে এগৰাকী ছোৱালীয়ে লিখা লিখনি কোনো পঢ়া নাছিল সেই সময়তে ইংৰাজী সাহিত্যৰ এগৰাকী বিখ্যাত জেন অষ্টীনে এক ছদ্মনাম লৈ তেখেতে বিভিন্ন ধৰণে লিখনি লিখিছিল গতিকে এনেকুৱা বহুত উদাহৰণ আমাৰ মাজত এতিয়াও আছে